হেল্ল' অ এইটো নগাঁও ভোগেশ্বৰী ফুকননী চিভিল হস্পিতেল হয় নহয় বাৰু হয় অহ এই মই মানে হেৰি আমোলাপট্টিৰ পৰা কৈছিলোঁ হেৰি মোৰ নামটো হৈছে অনন্যা হাজৰিকা এই কথাটো হ'ল কেইটামান বস্তু সুধিবলগীয়া আছিলে আৰু আপোনালোকৰ নিউৰ'লজি আৰু হেৰি গাইন'ক'ল'জিৰ কোন কোন ডক্তৰ আছেনো এইগিতা ডিপাৰ্টমেণ্টৰ অ হেৰি অ' তেওঁলোক হেৰি কেতিয়া কেতিয়া কেইটা বজাত বহেনো আৰু এপইণ্টমেণ্ট তেওঁলোকৰ কেইটা ব কেইটা বজাত পাম বাৰু

অ হয় নেকি আৰু অ হয় নেকি এই কি বুলি কয় গধূলি নাযাওঁ কোনোবা এজন মান গৈ যদি

অ অ আৰু হেৰি এই আপোনালোকৰ তাতে আপোনাৰ এক্স ৰেই ব্লাড টেষ্ট এইবিলাক তাতে কৰিব পাৰিনে নে বেলেগৰ পৰা কৰি

অ হেৰি কি বুলি কয় আৰু আপোনাৰ হেৰিবিলাক কেনেকৈ কওকচোন ফিজবোৰ কেনে কিমানকৈ পৰিবনো আৰু ডিপাৰ্টমেণ্ট হেৰি লৈ বেলেগ বেলেগ নেকি

অ হেৰি অ হয় নেকি আৰু কেইটা বজা বুলি ক'লে নটা মানৰ পৰা বহে হয় নাই অ ঠিক আছে হেই এপইণ্টমেণ্ট এটা আপুনি কৰি দিয়কচোন ৰেজিষ্টাৰ কৰি দিবচোন মই কাইলৈ মানে আহি

অ টিকেটটো অ অ অ অ অ অ হ'ব তেতিয়াহ'লে মই কাইলৈ ৰাতিপুৱাই যামগৈ আৰু অ ঠিক আছে ধন্যবাদ অ অ